অঁ মই কুৰ্টি এটা অৰ্ডাৰ দিছিলোঁ মানে মই বিচৰা ধৰণে কুৰ্টিটো অহা নাই আৰু কাপোৰটো ইমান ভাল নহয় ফেব্ৰিকটো ভাল লাগা নাই তো ভাল পোৱা নাই মই